আমাৰ অঞ্চলৰ শিৱসসাগৰখন বৰ ধুনীয়া জেগা হয় শিৱসাগৰত ৰংঘৰ আছে ৰংঘৰ ৰংঘৰ চাৰিআলিত আছে ৰংঘৰত ফুলৰ বাগিচা আছে ফুলৰ বাগিচাখন বহুত ধুনীয়া তাত ৰংঘৰত টিকেট কাটি মানুহ সোমাব পাৰে কাৰেংঘৰ কাৰেং ঘৰ ৰংঘৰ চাৰিআলিয়েদি গৈ তলাতলৰ ৰাস্তাইদি সোমাই যাব পাৰে তলাতল ঘৰটো দেখিবলৈ বহুত ধুনীয়া আৰু আহোমে বনাইছিল আহোম ৰাজত্ব কালতে বনোৱা হৈছিলে আৰু ৰজায়ে বনাইছিল ৰজাই বনাইছিল শিৱদৌলটো আমাৰ ৰজাই বনাইছিলে শিৱসাগৰৰ শিৱদৌলটো পুখুৰী খান্দি থোৱা আছে পুখুৰীটো বহুত ধুনীয়া শিৱদৌলত আমাৰ মানুহসকলে তালৈ যায় আৰু যিসকল পৰ্যটক আহে সেইসকলো বহুত ধুনীয়া দেখে শিৱদৌলত চাকি জ্বলোৱা হয় আৰু পূজা অৰ্চনা কৰা হয় তেনেকে শিৱসাগৰ জয়দৌল শিৱদৌল দেৱীদৌল বহুতখিনি দৌল আছে চাহ বাগিচাও আছে শিৱসাগৰত শিৱসাগৰত যেতিয়া পৰ্যটকসকল আহে চাহ বাগিচা দেখি ভাল পায় আৰু বহুত ভাল জেগা বুলি কৈ থৈ যায় তেওঁলোকে কাৰেংঘৰৰ তলাতল ঘৰ আমাৰ ৰজাই বনাইছিলে